আপোনাৰ এতিয়ালৈকে যিটো জীৱনকাল পাৰ হ'ল তাৰ বিষয়ে আপুনি চমুকৈ ক'ব পাৰিবনে মই যিমাখিনি গম পাইছো চাৰি বছৰ পিছতেই এল পি স্কুললৈ গৈছিলো এল পি স্কুলত প্ৰথম শ্ৰেণী পঢ়িলো দ্বিতীয় শ্ৰেণী পঢ়িলো তৃতীয় আমি তেতিয়া পঞ্চম শ্ৰেণীলৈকে পঢ়িব লগা হৈছিলে এল পি স্কুলতে তাৰপিছত আমি আকৌ গাঁৱতে পঢ়ি শেষ কৰিলো এল পি স্কুলটো তাৰপিছত আহি মোক ঘৰৰ মানুহে দেউতাই মা দেউতাই আনি নগৰত পঢ়ালেহি নগৰত থাকি মৰাণতে পঢ়িলো হায়াৰ ছেকেণ্ডেৰী ক্লাছ ফাইভত আহি লগাই দিলেহি তাৰপৰা তাতে থাকি বৰদেউতা লগত থাকি পঢ়িলো ফাইভ ছিক্স ছেভেন এইট নাইন টেন ইলেভেন টুৱেলভ মৰাণত হায়াৰ ছেকেণ্ডেৰীতে শেষ কৰিলো বৰ বেছি হেৰি নহ'লো কিন্তু তথাপিতো পাছ কৰিলো আৰু তাৰ পিছত এই মৰাণ কলেজতে আকৌ বি এত নাম লগালো মৰাণ কলেজত তিনি বছৰ পঢ়িব লগা হ'ল পাৰ্ট ওৱান পাৰ্ট টু পাৰ্ট থ্ৰী পলিটিকেল ছায়েঞ্চতে মেজৰ আছিলে মেজৰো বৰ বেছি ভাল নহ'ল তথাপিতো গেজুৱেশ্যনটো ল'লোঁ তাৰপিছত গেজুৱেশ্যন লোৱাৰ পিছত চাকৰি বিচাৰিলো চাকৰি কোনোফালেই নহ'ল তাৰপিছত আকৌ খেতিতেই গ'লো খেতিও কৰি তাৰপিছত বিয়া বাৰু কৰাই সংসাৰ কৰিলোঁ এতিয়া ল'ৰা ছোৱালীক পঢ়াব লগা হৈছে তাৰপিছত সেই খেতি কৰি ভাড়াঘৰ দি তেনেকেই চলি থকা হৈছে তাৰপৰা বাগানো অকণমান লগালো তাৰপিছত আৰু খেতি কৰি জীৱন নিৰ্বাহ কৰি থকা হৈছে তেনেধৰণেই গৈ ক কৰি থকা হৈছে যিকোনো কাম ব্যৱসায়ো অলপ কৰা হয় তাৰপিছত ধানৰ খেতি কৰি ধান খেতি ধান আকৌ বিক্ৰী কৰো তাৰপিছত বাগানৰ পাতো বিক্ৰী কৰো তেনেধৰণে হাঁহ কুকুৰা গাহৰি পালন কৰি সংসাৰ চলাই থকা হৈছে